সংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰিবলৈ মোৰ পৰামৰ্শ এটাই কওঁ যে আমাৰ যোনটো বিহুৰ অসমীয়াৰ সাজপাৰ চাদৰ মেখেলা মুগাৰ চাদৰ মেখেলা পিন্ধি তেনেকৈ আজিকালি মৰ্ডাণ ডে মানে হিন্দী নৃত্য কৰিবলৈ লৈছে বা বিহু নাচত যিখিনি লাগতীয়াল পৰম্পৰাগত সাজপাৰ নিপিন্ধি তাৰ লগত অকণমান আধুনিক কিবা এটা মিক্স কৰি দিছে তেনেকুৱা এখিনিৰ পৰা আমি যাতে সকলোকে পাৰ কৰাই আনিব পাৰোঁ যে পৰম্পৰাখিনি ধৰি ৰাখিব লাগে যে এনেকুৱা এটা কৰিব নালাগে আৰু বিহু যেতিয়া বিহু বুলি ক'লে আমি সাধাৰণতে মুকলি বিহুখন পাতিয়ে আমাৰ সমাপ্ত কৰিব পৰা যায় কিন্তু সাংস্কৃতিক সন্ধ্যা এটা পাতিবলৈ গৈ তাত হিন্দী গানৰ পৰিৱেশনো হৈ যায় গতিকে আমাৰ বিহু যোনটো থলুৱা বিহু সেইটো লাহে লাহে নাইকিয়া হৈ গৈ আছে এইবিলাক আগতে নাছিলে বিহু সুৰীয়া গীত ওলালে বিহুৰ জেগাত এতিয়া বিহু সুৰীয়া গীত গাই আৰু য'ত আমাৰ বিহু নৃত্যত অকল ঢোল আৰু তাল ব্যৱহাৰ হৈছিলে আজিকালি দেখা পাওঁ যে ঢোলতকৈ বেছি ড্ৰামচেটৰ ইউজ বেছি কৰা হয় গতিকে এইবিলাকৰ পৰা মানে বাছি চলিব লাগে আৰু সেয়াই